শৈশৱ বুলি ক'লে মানুহ মানে এটা সুন্দৰ সপোন শৈশৱটোত আমি ঘৰত আটাইবিলাক ভাই ভনী লগ হৈ খেলা ধূলা কৰি বালিত বালিৰে বালিত খেলিছিলোঁ বালিৰে নাৰিকলৰ মানে এৰা নাৰিকলৰ এই যিটো কোকোৰা থাকে সেইটোতে আমি ধূলি ভৰাই আমি টেকেলি পিঠা বনাইছিলোঁ আমি শৈশৱৰ কালত লগ হৈ আমি আমাৰ ওচৰৰ পুখুৰীত গা ধুইছিলোঁ শৈশৱটোত আমি পথাৰত গৈ খেল খেলা খেলিছিলোঁ আৰু তেনেকৈ খেলা খেলি আমি আমাৰ ঘৰৰ পৰিয়ালত আমি ন জনী ভাই ভনী আমি শৈশৱ কাল অতিবাহিত কৰিছোঁ স্কুলত যোৱাৰ সময়ত আমাৰ ঘৰত ছাতি নাছিলে বৰষুণ আহিলে আমি কচুৰ পাত লৈ কচুৰ পাত মাথাত লৈ আমি স্কুললৈ দৌৰি দৌৰি গৈছিলোঁ গতিকে শৈশৱ অতিকৈ সুন্দৰ বস্তু শৈশৱত আমি যিখিনি কাম কৰিছিলোঁ হয়তো এতিয়া সেই এটা ডাঙৰ সপোন সেইটো এতিয়া যেতিয়া আমাৰ ডাঙৰত সেইটো বস্তু মনলৈ আহে সঁচাকৈ বহুত সুন্দৰ লাগে শৈশৱত আৰু দ্বিতীয়বাৰ শৈশৱলৈ ঘূৰি যাবলৈ মন যায় শৈশৱত আমি আমাৰ গাঁৱত আটাইবিলাক ল'ৰা ছোৱালী গৈ পথাৰত আমি দৌৰা খেলা খেলিছিলোঁ আৰু আমি মাঘৰ বিহুৰ সময়ত আমি সেই পথাৰত আমি নাৰ যিটো খেৰৰ নাৰ বুলি কয় সেই নাৰটোক আমি কাটি কিনে আমি ভেলাঘৰ ভেলাপুঁজি ভেলাঘৰ বনাইছিলোঁ ভেলাঘৰ বনাই আমি আটাইবিলাক মানে পৰিয়ালৰ মানে ল'ৰা ছোৱালীখিনি গাঁৱে ভূঞে সকলো ল'ৰা ছোৱালীখিনি আমি তাতে খানা বনাওঁ খানা বনাই খাওঁ গতিকে সেই শৈশৱৰ দিনকেইটা সঁচাকৈয়ে অতি স্মৰণীয় দিন গতিকে সেইটো আৰু দ্বিতীয়বাৰ ঘূৰি নাহে শৈশৱ এবাৰ গুছি গ'ল দ্বিতীয়বাৰ ঘূৰি নাহে এনেকুৱা শৈশৱ শৈশৱটো লৈ আচলতে সেই বস্তুখিনি গাঁৱৰ মানুহ গাঁৱত যিবিলাক ল'ৰা ছোৱালী জন্ম হয় সেই বস্তুখিনি গাঁৱৰ ল'ৰা ছোৱালীখিনিয়েহে মানে বিশেষকৈ অনুভৱ কৰিব পাৰে এতিয়া বৰ্তমান যিবিলাক চিটিত ডাঙৰ হৈছে ল'ৰা ছোৱালী সেই চিটিত ডাঙৰ হোৱা ল'ৰা ছোৱালীখিনি শৈশৱ কি বস্তু নাজানিলে সিহঁতে এটা ৰুমৰ ভিতৰতে ডাঙৰ হ'ল তিনি বছৰ বয়সৰ লগে লগে সিহঁতক স্কুলত পঠাই দি বেগখন পিঠিত দি পঠাইছিল শৈশৱত গাঁৱত যিবিলাক ডাঙৰ হৈছিল সেইবিলাকে কিন্তু ছয় বছৰ বয়সলৈ স্কুলত যোৱা নাছিল খেলি মেলি লগ বন্ধুৰ লগত খেলি মেলি ডাঙৰ হৈছিল শৈশৱটো এনজয় কৰিবলৈ সিহঁতে বহুতখিনি সময় পাইছিল কিন্তু বৰ্তমানত ল'ৰা ছোৱালী এতিয়াও মানে গাঁৱতো তেনেকুৱা হৈছে যে গাঁৱতো এতিয়া মানে শৈশৱটো মানে ল'ৰা ছোৱালীক পাৰ কৰিবলৈ নিদিয়ে মানে তিনি বছৰ বয়সতে এতিয়া চিটিৰ লাইফৰ দৰে গাঁৱৰ লাইফৰ গাঁৱতো ল'ৰা ছোৱালীখিনিক বেগখন পিঠিত দি দিছে আগতে আমি যেনেকৈ ডাঙৰ হৈছিলোঁ শৈশৱত আমি ভাই ভনীবিলাক মা বা দেউতাৰ লগত জকৰা ভাত পঁইতাভাত খাই যেনেকৈ ডাঙৰ হৈছিলোঁ দালিবতা খাই এতিয়া সেই দিনটো নাই সেই দিন গুছি গ'ল সেই দালিবতা সেই টেকেলি পিঠা নাই এতিয়া এতিয়া চাওমিন মেগী কেক এনেকুৱাক লৈ শৈশৱ আৰম্ভ কিন্তু আমাৰ শৈশৱটো বেলেগ আছিল